কি কৰি আছা মই মানে হে লখিমপুৰত এগজাম দিবলে যাম তাকে মানে ভাবিছোঁ মই মানে অকমান ফুৰি চুৰি আহোঁ বুলি আৰু আমাৰ লখিমপুৰত মানে মোৰ মানে লগৰ নায়ো যে এইখন বাকীখিনি তাৰপিছত সেইকাৰণে ভাবিছোঁ মই বোলো তোমালোকে ফোন এটা কৰোঁ তুমি যদি ফ্ৰী আছা তেতিয়া মই ভাবিছিলোঁ যে অকমান লখিমপুৰখন ফুৰি মেলি আহোঁ বুলি ঘৰতে সোমাই ঘৰতে সোমাই থকা হয় সেয়া কতো যোৱা নহয় সেইকাৰণে আকৌ এই এগজাম এটা আছে সেইকাৰণে অঁ অঁ তাতে থকাটো তুমি পাৰিবা মই আকৌ এসপ্তাহমানৰ কাৰণে যাম নহয় মানে এসপ্তাহমানতো লাগিব ন ফুৰি মেলি চাই মেলি অহালে সেয়া তোমালোকৰ ঘৰত থাকিবলে পাৰিম নাই বাৰু অঁ তেতিয়া তোমালোকৰ ঘৰতে থাকি পিনি দুইজনীয়ে লগতে সেইকিদিন তোমাৰ আকৌ কিবা কাম আছে নি অঁ তেতিয়া আমি হেৰি কৰিম আকৌ দুইজনীয়ে মোৰ পৰীক্ষাটো ওঠৰ তাৰিখে আছে নহয় ওঠৰ তাৰিখে মই পৰীক্ষাটো দি ল'ম দি পিনি দুইজনী ওলাই যাম তোমাৰ যদি সেইদিনা যাব নোৱাৰা সেইদিনা নালাগে তেতিয়া মই অকলে এগজামটো দি আহিমগে মই চিনি পাম নহয় অকলে পাৰিম তাৰপিছত পাঁচদিনাখনিপা আমি দুইজনীয়ে তেতিয়া ফুৰিম মেলি এসপ্তাহ মেলি ফুৰিম আৰু ঘৰলে গুচি আহিম অঁ অঁ ওঠৰ তাৰিখে আছে কি কি আছেবা জেগাবোৰ অলপ বৰকে চিনি নাপাওঁ নহয় অঁ

অঁ অঁ অঁ মই ভিডিঅ' দেখিছোঁ ভিডিঅ'ত দেখিছো মানে অঁ বহুত মানুহ হয় ন তাত অঁ মোক মায়ে কৈছিলে মানে অঁ এইটো কথা

পদুমণি বুলি আছে অঁ যাবলে ভাল ন কিমান দূৰ তোমোলোকৰ ঘৰৰ পৰা অঁ অঁ ওচৰেচোন তেতিয়া ও ও অঁ অঁ

অঁ ও ও

অঁ

মোৰ খৃষ্টান লগৰ এজনী আছিলে নহয় তাই আকৌ বিৰাত ভাল কেলে হেৰি আকৌ জুস্মিতা বুলি যে কয় যে অঁ তোমাৰ লগত ইমান ভাল নাছিলে নেকি তাই কিন্তু মোৰ লগত যে থাকে যে ৰুম মেট যে আছিলে যে অঁ এই তাই আছিলে তেতিয়া তাই কয় মানে

তুমি খোৱা নহয় ও

ও ও অঁ ও ও অঁ অঁ হয়নি

অঁ গতিকে অঁ ভাল লাগে বিহু চাই

অঁ

অঁ তাকে চাবলে মন ও

ও ও অঁ অঁ ও অঁ যাব লাগিব তেতিয়া তাত তাকে সেই কিবা পৰা ইমান দূৰ নহয় যেতিয়া আমি ধুনীয়াকে চব জেগা ফুৰি দিব পাৰিম ও

ও ও ও অঁ অঁ ও ও অঁ

তুলসী অঁ পাওঁ পূজা কৰে যে

অঁ

অঁ তাকে এই যোৱা নহয় নহয় যাম যাম কৰি কৰি এতিয়া তাকো এগজাম বুলিহে যোৱা হৈছে নহ'লে হেয়া যাম যাম ভাবি থাকোঁতে ভাবি থাকোঁতে থাকি যায় তাতে আৰু সেয়া চিনিও নাপাওঁ ভালকে আৰু কি কি জেগা আছে নাজানো সেয়া এতিয়া তোমাৰপাহে জানিব পাৰিছোঁ সেইকাৰণে আকৌ

ও ও ও ও অঁ ঠিক আছে যাম বাৰু হ'ব মই যোৱাৰ আগত তোমাক ফোন কৰিম বাৰু ঠিক আছে বাৰু